হেল্ল' হয় কওকচোন

হয় হয় হয় অঁ হয় নিশ্চয় নিশ্চয় কওক অঁ মই আচলতে আপোনালোকে গম পাইছেই চামগুৰিৰ যি মুখাশিল্প সেই এতিয়াতো আৰু পৃথিৱী বিখ্যাতেই হৈছে আচলতে কি হৈছে মুখা শিল্পৰ কাৰণে মানে আমি এটা আমাৰ এইটোতো অতীতৰেই এটা বস্তু আমি সেই বাঁহেৰে প্ৰথমতে মুখাটো নিৰ্মাণ কৰি তাৰপাছত এনেকৈ মাটিৰ লেপ দি হেঙুল হাইতালেৰে মানে মুখা প্ৰস্তুত কৰা হয় আচলতে এটা মানে বিশেষ আৰু এইটো আমাৰ কাৰণে আচলতে অসমীয়া মানুহৰ কাৰণে এটা গৌৰৱ তুমি ইমান ধুনীয়া এটা ধুনীয়া এটা বিষয়ে বা হেৰিকাৰণে বা ৰিচাৰ্ছৰ কামত নামিছা আমি একদম খুবেই ভাল পাইছোঁ মই শুনি পেলাই কাৰণ আমি বস্তুবোৰ আগুৱাই নিলেহে আমাৰ বস্তুবোৰ ধৰা মানুহে জানিব হয়নে তুমি সেইটো বাছিছা মই ভালেই পাইছোঁ তোমাক তুমি কৰা হেৰি গুৱাহাটীৰ পৰাই কৈছা যিহেতু হেৰি আহিবা আমাৰ মাজুলী চামগুৰি সত্ৰ আমাৰ আমি ইয়াতে সত্ৰা সত্ৰতে থাকি শিকিলোঁ হেৰি ময়ো নিজেই বনাব জানো অঁ আচলতে অঁ বাঁহটো এনেকুৱা বাঁহেই নৰ্মেল বাঁহটো তোমাৰ কাটি ধুনীয়াকৈ মুখাৰ সেই চাইজত কাটি মানে মুখখনতকৈতো ধৰা ডাঙৰেই হ'ব কাৰণ ভাওনা ইত্যাদিতো আমি এইবিলাক মুখা ব্যৱহাৰ কৰোঁ বা কেতিয়াবা এতিয়া আজিকালিতো মুখা তোমাৰ পৰ্যটকবিলাক যেতিয়া আহে পৰ্যটক আহিলে আমি ধুনীয়াকৈ পৰ্যটকক কেতিয়াবা ধৰা আদৰ সম্ভাষণ জনাবলেই দিলোঁ বা ঘৰতেই মুখা শিল্পটো সজাই থ'লোঁ আজিকালি বিভিন্ন কামত মুখাৰ ব্যৱহাৰ হৈ আছে অঁ লগা হৈ আছে আৰু তোমাৰ এইটো বনাওঁতে মানে কি হয় বনাওঁতে আমি বাঁহৰ হেৰি কৰোঁ তোমাৰ বাঁহটোও চাঁচি ধুনীয়াকৈ মুখৰ আকৃতি দি লওঁ দি পেলাই তোমাৰ কেঁচা মাটি লিপি মুখৰ আকৃতি দি তাত চকুকেইটা থৈ বা চকুকেইটা কেতিয়াবা বন্ধও বন্ধ কৰি দিলে আকৌ দেখা নাপায় যে কাৰণে চকুকেইটা থৈ বাকীখিনি ধুনীয়াকৈ অংকণ কৰি দিওঁ অংকণ কৰি ধুনীয়া ধুনীয়াকৈ কেতিয়াবা সিংহৰ দৰে কেতিয়াবা অসুৰ কেতিয়াবা ভাল ধুনীয়াকৈ একেবাৰে আমি মানে কৰোঁ হেঙুল হাইতালৰ ধুনীয়া হেৰি হয় আৰু তোমাৰ যিবিলাক চকু তকু অঁকা যায় বা চুলি তুলি এইবোৰ মানে তোমাৰ ধুনীয়াকৈ বাঁহ বেতৰে এইবোৰ কাম আমি ধুনীয়াকৈ তেনেকৈ কামখিনি কৰোঁ আৰু এতিয়াতো আৰু মুখাশিল্পৰ অলপমান প্ৰচলন হৈছে তাকে অঁ তেনেকুৱাকৈ বনাই দিওঁ

অঁ আমি তেনেকৈ যেনেকুৱা ধৰণৰ বিচাৰে বা আমিও কলাকৃতিৰ ৰূপ দিওঁ আৰু তেতিয়া ধৰা এই নৰসিংহৰ ৰূপৰ বা তোমাৰ সিংহ এটাৰ ৰূপত বা এনেকৈ যেনেকুৱা ধৰণৰ যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণে হেৰি কৰি দিওঁ কাৰণ আজিকালি ঘৰবিলাকতো মানুহে সজাই থয় অসমীয়া মানুহৰ ঘৰত অঁ সম্ভ্ৰান্ত মানুহে বা ভাল পোৱা যোনে কলাকৃষ্টি ভাল পায় তেওঁলোকেও থয় আকৌ তেনেকৈ হয়

আমি বনোৱা থাকে আমি বিশেষকৈ যদি কোনোবাই কয় তেতিয়া বনাই দিওঁ আৰু আমি কম বেছি পৰিমাণে বনাই থাকোঁ আৰু আমি আচলতে প্ৰশিক্ষণো দি থাকোঁ মাজতে আমি কটন বিশ্ববিদ্যালয়ত তাৰপাছৰ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত তেনেকৈ কেইবাখনো ইউনিভাৰ্চিটি মানে বিশ্ববিদ্যালয়ত আমি হেৰি ছাত্ৰ ছাত্ৰীবিলাকক প্ৰশিক্ষণ দিছোঁ তেওঁলোকেও তেওঁলোকৰ প্ৰতিভা সুপ্ত প্ৰতিভা বিকাশ হৈছে আৰু তেওঁলোকেও আগ্ৰহী হৈছে আচলতে কামবোৰ কৰিবলৈ শিকিবলৈ সেইকাৰণে ভাল পাইছোঁ আৰু আজিকালিতো বহুত ধৰণৰ লিখা মেলাও কৰি আছে মানে মুখাশিল্পৰ বিষয়ে লিখা মেলাও কৰিছে আৰু এতিয়া ধৰা কয় ৰাজ্য চৰকাৰে মুখাশিল্পৰ কাৰণে হেৰি আমাৰ সেই সত্ৰাধিকাৰক হেৰিও দিছে বঁটাও দিছে সেয়াই আৰু কৰ্মচাৰী মানে আমি এতিয়া আমাৰ অসমীয়া মানুহখিনিয়ে নিজৰ যিখিনি মানুহ যোনে শি অঁ শিকিবলৈ আগ্ৰহী তেওঁলোকেই কৰে আৰু তেওঁলোকক এনেকুৱা ধৰণৰ কোনো প্ৰেছাৰ নাই যে কৰিবই লাগিব তেওঁলোকে যোনে নিজে ইচ্ছা কৰে বনায় অঁ নিজৰ ইচ্ছা হয় হয় অঁ পাৰিম পাৰিম পাৰিবা পাৰিবা তুমি চামগুৰি সত্ৰলৈ আহিলে মোক এটা ফোন কৰি দিলেই মই আহিম অঁ ঠিক আছে হ'ব আহিব ঠিক আছে হয় হয়